চৈধ্য আগষ্ট ঊনৈছশ সাতচল্লিছ চন সাত জুলাই ঊনৈছশ ছিয়ান্নব্বৈ চাৰি এপ্ৰিল ঊনৈছশ আঠান্নব্বৈ বাৰ ডিচেম্বৰ ঊনৈছশ পঞ্চান্নব্বৈ তেৰ নৱেম্বৰ দুইহেজাৰ বাৰ